বিভিন্ন ধৰণৰ কথা বতৰা বা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি গুগুলৰ পৰা বাচিব পাৰোঁ বা এজন ব্যক্তিৰ অ ক'ৰবাত ফুৰিব গৈছে তাৰ জেগাডোখৰ চিনি নাপায় তো সেইডোখৰ জেগাৰ পৰা আমি

বাতৰি যিবোৰ কথা বতৰা স যিবোৰ বাতৰি আমাৰ হৈ থাকে যিবোৰ সমস্যা হৈ থাকে আমি টুইটাৰৰ দ্বাৰা সেইবোৰ উপভোগ কৰিবলৈ পাওঁ

কাম কাজ আমি তাৰ পৰাও টকা উপাৰ্জন কৰি আমি প্ৰয়োজনীয় বস্তুসমূহ

সেয়েহে এই এপছবোৰে আমাক এনেদৰে সহায় কৰে যে আমাৰ সমাজত চলি থকা কিছুমান ঘটনা পৰিঘটনা যিবোৰ আমি উপভোগ কৰিবলৈ পাওঁ সেই এপছবোৰৰ পৰাই উপভোগ কৰিবলে পাওঁ ইউটিউবত বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন ধৰণৰ সা সমস্যা বিভিন্ন ধৰণৰ ছবি আদি আমি উপভোগ কৰিবলৈ ইউটিউবৰ পৰা পাওঁ আৰু তাৰ ফলত আমি বহুতো নজনা কথা জানিব পাৰোঁ

ইউটিউবত বিভিন্ন ধৰণৰ অ পঢ়া হওক পঢ়া হওক বা বিভিন্ন ধৰণৰ সমস্যাৰ কিছুমান কথা ইউটিউবৰ দ্বাৰা আমি জানিব পাৰোঁ

বহুতো সমস্যাৰ অ হোৱাৰ বিভিন্ন ধৰণৰ যিবোৰ সা সামগ্ৰী বা ঘৰুৱা যিবোৰ আমাৰ দৰকাৰ প্ৰয়োজনীয় সামগ্ৰী এখন ঘৰত কি চলি আছে বা কি হৈ আছে তাৰ বিষয়ে আমি কি হৈ আছে দেশত সেই তাৰ বিষয়ে আমি টুইটাৰৰ দ্বাৰা জানিব পাৰোঁ

সেয়েহে আমি প্ৰতিদিনে ব্যৱহাৰ কৰি থোৱা এপছৰ পৰা আমি বহুতো কিছুমান এপছৰ পৰা টকা উপাৰ্জন কৰিব পাৰোঁ